হয় মই পোহনীয়া জন্তু বহুত বেছি ভাল পাওঁ তাৰে ভিতৰত মই কুকুৰটো বহুত বেছি ভাল পাওঁ ভাল লাগে সৰু সৰু কুকুৰৰ পোৱালীবোৰ বহুত বেছি মোৰ ভাল লাগে মই ৰাখিলে কুকুৰটোৱে ৰাখিব বিচাৰিম